হয় গোমচাং ৰেষ্টোৰেণ্ট হয়নে অ আপোনালোকৰ তাৰপৰা মই এই খাদ্যৰ পেকেজিং এটা অৰ্ডাৰ কৰিছিলোঁ মই পেমেণ্টটো গুগল পে' কৰি দিছিলোঁ মোৰ ইয়াত প্ৰচেছ দেখাই আছে আপোনালোকৰ তাত পেমেণ্টটো পালেনে নাই এবাৰ এনকোৱাৰি কৰি মোক জনাওকচোন